কাইলে পুৱা আঠ বজাত সকলো ল'ৰা ছোৱালীয়ে মোক খেল পথাৰত লগ কৰিবা মই কাইলৈ কথা কৈছোঁ আজি তোমাৰ হাতত সময় আছে তুমি জানা আমাৰ প্ৰতিযোগিতাখন অতি ওচৰ চাপিছে গতিকে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আটাইবোৰৰ পিছত আমাৰ স্কুলৰ প্ৰতি সন্মান বজাই ৰাখিব লাগিব মই একো শুনিব নিবিচাৰোঁ মই কোৱাৰ দৰে হ'বই লাগিব ঠিক আছে কাইলৈ ৰাতিপুৱা এটা কাম কৰোঁ তুমি জিৰণী লোৱা আমি কাইলৈ সন্ধিয়া লগ পাম